মই বহুদিনীয়া ভ্ৰমণ হাইক কৰিছোঁ আমাৰ ওচৰতে থকা বৰশীললৈ এবাৰ বন্ধুসকলৰ লগত গৈছিলোঁ মোৰ বন্ধুসকল সকলো আদি প্ৰস্তুত কৰি লৈ গৈছিল খানা খাবৰ বাবেও বহুত বস্তু নিছিল আদি বহুতো বস্তু নিছিল হাইকিং কৰিবলৈ যাওঁতে বহু কথা বুজি আহিলোঁ হাইকিঙত মই মোৰ লগৰসকলৰ লগত বহুতো আনন্দ কৰিলোঁ তম্বোত থকাৰ অনুভৱটো বহুত খুবেই ভাল আছিল তম্বুত মই সেইবাৰ প্ৰথম সেই দিনটো মই প্ৰথম অনুভৱ কৰিছোঁ তম্বুত আৰু মোৰ লগৰজনে বহুতো মোক সুবিধা কৰিছিল এই হাইক আৰু তম্বুত থকাৰ অনুভৱ কৰা দিনা